মোৰ ওচৰৰ ঠাইখিনিৰ নাম হৈছে ভৈৰৱকুণ্ড ওচৰতে এটা থাকিবলৈ তাৰমানে বহুত ভাল জেগা পিকনিক প্লেছ হয় প্লাছ মানে এইটো মানে শিক্ষামূলক দৰ্শনো হয় ভৈৰৱকুণ্ড বুলি ঠাই এখন আছে কাষত বৰ্ডাৰ আছে ভূটান বৰ্ডাৰ আছে অৰুণাচল বৰ্ডাৰ আছে আৰু ঘূৰিবলৈ তাতে ভাল তাৰমানে বায়ু বতাহবিলাক প্ৰদূষণবিলাক বহুতেই কণ্ট্ৰলত থাকে তাৰমানে সেইটো কাৰণে বহুত ভাল সেই দিশৰ পিকনিক প্লেচ আছে মানে মানুহবিলাকে সেইখিনি সেইখিনি সময় তাৰমানে জানুৱাৰী মাহৰপৰা আৰম্ভ কৰে পিকনিক খোৱাৰ কাৰণে পিকনিক খাবলৈ বহুত পাহাৰৰ কাৰণে বহুত পাহাৰ আছে প্লাছ তাতে তাৰমানে বহুত জাতিৰ ভুটীয়াবিলাক মানুহ বহুত জাতিৰ তাৰমানে পৰিৱেশ হয় বহুত দূৰ দূৰৰপৰা মানে পিকনিক খোৱাৰ কাৰণে আহে পিকনিক প্লেচটো হয় আৰু প্লাছ শিক্ষামূলক দৰ্শন হয় তাৰমানে তাতে শিক্ষামূলক দৰ্শন হয় শিক্ষামূলক দৰ্শনৰ কাৰণে তাৰমানে বহুত দূৰৰ দূৰৰপৰা আহে শিক্ষামূলক দৰ্শন কৰিবৰ কাৰণে সেইখিনিৰ মানে আৰু ভৈৰৱকুণ্ড এখন বহুত ফেমাছ ঠাই ভৈৰৱকুণ্ড বুলি মানে ঠাইডোখৰ বহুতেই ফেমাছ হয় সেইটো কাৰণে তাৰমানে আৰু প্লাছ এই এই মানে এছ এছ বি কেম্প আছে ভৈৰৱকুণ্ডলৈকে যোৱাৰ আগতে তাৰমানে বহুতখিনিতেই মানে ভাল হয় পানীৰ কাৰণে জলবায়ুৰ কাৰণে ভাল পানীবিলাক খাব লাগে বঢ়িয়া পানী তাতে শিলৰ কাৰণে শিলবিলাক আহে শিলৰ কাৰণে পানীটো বহুত ভাল আহে আৰু পাহাৰলৈকে তাতে বৰ্ডাৰ কাষতে অৰুণাচল আছে ভূটান আছে সেইটো কাৰণে তাৰণে বহুত ভাল ঠাই তাৰমানে এই ভূটান ভৈৰৱকুণ্ড বুলি কয় ভৈৰৱকুণ্ড ভূটানো বুলি ভূটানো আছে ভৈৰৱকুণ্ড ভূটান তাৰপৰা সেইবিলাকৰ কাৰণে বহুত ঘূৰিবৰ কাৰণে ভাল আৰু পিকনিক প্লেছ হয় বহুত ঠাইত আৰু আপোনাৰ বহুত দূৰৰপৰা আহে কাৰণে আৰু ওচৰত বহুতখিনি ঠাই আছে এইটো ভৈৰৱকুণ্ডটো এটা ভাল প্লাছ ওচৰতে বহুতো আছে সেইটো কাৰণে ভৈৰৱকুণ্ড বহুত ভাল আৰু ভৈৰৱকুণ্ডত মানে বহুত দূৰৰপৰা মানুহ আহে তাৰমানে মানে এতিয়া পিকনিক প্লেচ ঘূৰা ফুৰা কৰাৰ কাৰণে বহুতে ভাল বহুত দূৰৰপৰা মানুহবিলাক আহে বেলেগ একো নাই